অ ভণ্টীনে অ কি কৰি আছ অ বিহু বজাৰ কৰিলি নাই কৰা কেতিয়া যাবি

অ তিনিচুকীয়াৰ বিশাললৈ যাব লাগে তাত মানে অফাৰ দি আছে বুলি কোৱা শুনিছোঁ

তাকেতো অফাৰ অফাৰ অফাৰ দিয়াটো আনিলে অকণমান সেইটো হেৰি হ'ব আৰু যেনেহ'লেও এযোৰত দুযোৰ পামতো তাকে সেইটোৱে কাইলৈ অকণমান ফোনা ফোনি কৰি পেলাই যাব লাগিব ন'

অ হ'ব বাৰু তেতিয়াহ'লে কোনদিনাখন পাৰা সেইদিনাখনেই মানে খবৰটো দিব লাগিব ন'

অ অ সেইটোৱে ফোন কৰি দিবি আকৌ অ ফোন কৰি দিবি আৰু কোনদিনাখন পাৰ

হ'ব হ'ব অ যোৱা দিনাখনে